আমাৰ ইয়াতে কাম হেৰিয়াত কামৰূপ ডিষ্ট্ৰিকত আপোনাৰ আছে আপোনাৰ কামাখ্যা মন্দিৰ শুক্লেশ্বৰ মন্দিৰ আছে তাৰপিছত বশিষ্ঠ বশিষ্ঠ মন্দিৰ আছে তাৰপিছত আপোনাৰ তাতে বহুত দূৰ দূৰ দূৰণিৰপৰা ভকত ভকতবিলাক আহে ইয়াতে থাকে পূজাৰীবিলাক আহে আৰু আপোনাৰ এসপ্তাহ ইয়াতে আপোনাৰ এতিয়া অম্বুবাচী মেলা আহি আছে লাহে লাহে অম্বুবাচী মেলাত বহুত দূৰৰপৰা ভকতবিলাক আহে এসপ্তাহ থাকে ইয়াতে এসপ্তাহ থাকি পূজা অৰ্চনা কৰি তেখেতসকলৰ মনৰ যিখিনি পাবলগীয়া আছে সেইখিনি মই ভাবো সেইখিনি চাগৈ তেখেতসকলে পাই পাই ইয়াৰপৰা তেখেতসকলে আকৌ এসপ্তাহৰ পিছত লাহে লাহে আকৌ মানে বিদায় লয়